হেল্ল'

হেল্ল' ববিতা বা হেৰি তুমি মাজুলীৰ ৰাস ওপৰত এছাইনমেন্ট লিখিবলৈ জানা নেকি তাৰ ওপৰত অঁ হয়

নহয় মানে হেৰি মই আৰম্ভণিকণ কেনেকৈ কৰিব লাগিব সেইটো অকণমান কৈ দিয়া

অঁ

হয়

অঁ

হয়

অঁ আৰু মানে হেৰিয়াত মানে মাজুলীত মানে যিমানকেইখন সত্ৰ আছে সেই সত্ৰ প্ৰতিকেইখন সত্ৰৰ অনুপাতে মানে ৰাসটো মানে বেলেগ বেলেগকৈ পাতে ন

মানে ইয়াত মাজুলী বুলি ক'লেটো ৰাসৰ এটা হেৰি বুলি কয় মানে বেছিকৈ ক'ত বেছি ভাল হয় ৰাস মানে সেইটোওতো লিখিব লাগিব চাগৈ বেছি

মানে মানে ইয়াত মাজুলীত যিমানকেইখন সত্ৰ আছে সেই সত্ৰকেইখনৰ ভিতৰত মানে হেৰি মানে ক'ত আটাইতকৈ বেছি পৌৰাণিকৰ তাল হওক বাজানা হওক প্ৰৱেশ হওক সেইবিলাক ব্যৱহাৰ কৰে কোনখন সত্ৰত হেৰি কৰে ব্যৱহাৰ কৰে

অঁ আৰু ক'বলে গ'লে মানে সত্ৰসমূহত চাগৈ পুৰুষেই কৰিব পাৰে আৰু মহিলাৰ চাগৈ তাত স্থান নাথাকে ত' কোনখন সত্ৰত মানে মহিলাই কৰিব পাৰে আৰু কোনখন সত্ৰত মানে পুৰুষে মহিলাৰ ভাওটোও পুৰুষে কৰিব লাগিব সেইটো কিবা জানা নেকি সেইটোও চাগৈ লিখিব লাগিব অঁ ঠিকে আছে আৰু মানে হেৰি আৰু এটা কথা জানিবলৈ আছিলে তোমাৰ মানে আমাৰ মাজুলীত যে ৰাস পাতে ইয়াত চাগৈ অসমৰপৰা বাহিৰৰপৰা বাহিৰৰপৰা পৰ্যটক আহে টুৰিষ্টবিলাক আহে মানে ৰাসৰ সময়ত বেছি হয় নে কম হয় সেইটো এটা কথা ৰাসৰ সময়ত মানে মানে মানে ৰাস বুলি ক'লে সেই সময়ত বেছিকৈ হয়নে এনেই মানে ইনেও হয় অঁ

ঠিক আছে ভাল লাগিলে কৈ দিলা